এনে বেছি সেনেকুৱা নহয়েই ভালে হয় কিন্তু কেতিয়াবা কেতিয়াবা এনেকুৱা হৈ যায় যি বহুত মানুহ হৈ গ'ল তিতেন মানে কি কেতিয়াবা নিমখ কমবো বা কেতিয়াবা নিমখ বেছি হ'ব তিতে যদি নিমখ কমি যায় তিতেন হ'লে অকণমান দিলে আকৌ আগৰ দৰে হৈ যায় বা যদি মানে এনেকুৱা হৈ যায় কি বহুত বেয়া হৈ গ'ল বা তলত লাগে তিতান হ'লে আকৌ নতুনকৈ বাৰু বনব লগা হৈ হয় যদি মানে আওকাণ কৰা হয় যদি মানে ভালকৈ বনে তিতান হ'লে ঠিকে হয় কিন্তু যদি মানে বহুত বেছি বেয়া হৈ যায় তিতেন আকৌ ভালকৈ বাৰু বনাব লগা হয় যদি নিমখ কমি যায় তিতে হ'লে হয়তো পানী বেছিকৈ দি বা বিলাহী চিলাহী কাটি দি সেনেকৈ যদি মানে বেছি হৈ যায় তিতে হ'লে পানী বেছিকৈ দিবা লাগবো বিলাহী কাটি দিবা লাগবো তিতে মানে আকৌ আগৰ সোৱাদটো মানে নিমখটো কমি যাব আৰু যদি নিমখটো আগৰপৰাই কমি থাকে তেতিয়াহ'লে অকণমান নিমখ দি কিনে ভালকৈ সোৱাদ কৰিব পাৰি আৰু যদি মানে কি বেছি মচলা চছলা হৈছে বা কিবা বেছি হেৰি হৈছে তিতে হ'লে পানী চানী দি কিনে সেইটো ভালকৈ বনালে আৰু হয় আৰু সেনেকুৱা এনে বেলেগকৈ সিমান এটা হেৰি নাই এনেই বেছিভাগ ভালকৈ আশা কৰাৰ দৰেই হয় যিখিনি বনাওঁ যিখিনি ভালকৈ জানো আৰু নজনাখিনি বাৰু ভালকৈ জানি লওঁ তাৰে আগতে ৰন্ধাৰ আগতে বা কেতিয়াবা যদি আওকাণ কৰা হয় তেতিয়াহ'লে অলপ সেই হয় বাৰু কিন্তু বেছিভাগ ভালে হয় আৰু যদি সেনেকুৱা ক'লোৱেই যদি মানে কি বস্তু বেছি হৈ যায় পৰিমাণটো যদি বেছি হয় তিতে পানী দি ভালকৈ উতলি কিনে তেতিয়াহ'লে হ'ব আৰু আৰু যদি মানে কি কমি যায় বস্তুটো যদি কম মানে বস্তু কিবা এটা বনালো তাৰপৰা সমানত যদি মচলাটো কমি যায় তেতিয়াহ'লে অকণমান ভালকৈ উতলিব দি মচলাটো দি ঠেতেলিয়াই দি কিনে আকৌ উতলিব দিলে ভালকৈ আকৌ ঠিক হৈ যায় আৰু সকলোখিনি ভালে হয় তেনেকুৱা আৰু যিমান পাৰে ভালকৈ বনাবই চাওঁ যদি কেতিয়াবা কিবা আওকাণ হৈ যায় তেতিয়াহ'লে অলপমান সেই হয় আৰু বাকী ঠিকেই ঠিকে হৈয়েই যায়